অঁ হয় হয় কোনে কৈছিলে বাৰু অঁ পৰহি অঁ অঁ অঁ অঁ মোৰ মনত পৰিছে পৰিছে আপোনালোকে কাপোৰকেইযোৰ ল'বনে অঁ নাই নাই আপোনালোকে ল'ম বুলি কৈ থৈ গৈছিলে নহয় সেইকাৰণে তাৰ মানে আমি কাপোৰ কেইযোৰ বিক্ৰী কৰি দিয়া নাই অঁ আপুনি একো ভয় কৰিব নালাগে শালত বোৱা হয় একদম শুৱালকুছিৰ পৰা আহে

হয় আপুনি আহিবচোন তেতিয়া মই আপোনাক সকলোবিলাক দেখাই দিম ভালদৰে হয় অকণমান সোনকালে আহিব আগবেলা হয় হয় ঠিক আছে হ'ব